হেল্ল' হেল্ল' অঁ কুঁহি চিনি পাইছা নে মই শৰ্মিষ্ঠাই কৈছোঁ ৰ'বা তোমাৰ এ যে লগৰ মনত আছেনে নাই আছোঁ দিয়া ঠিকে তুমি ক'ত আছা এতিয়া মই ঘৰতে আছোঁ ৰ'বা তোমাৰ খবৰ পাতি নাই ইমান দিন একো লগ চগো নধৰা ফোনো নকৰা হয় বহুত বিচাৰি বিচাৰি পাইছোঁ ৰ'বা এতিয়া লগো নোপোৱা হ'লো তোমালোকক এতিয়া এই আমাৰ এগজাম শেষ হোৱাৰ পৰা লগেই পোৱা নাই ন অঁ ঘৰ নাহা নেকি তুমি অঁ অঁ এটা খবৰ পাইছানে নাই আমাৰ স্কুলৰ স্কুলৰ যে আমাৰ হীৰক জয়ন্তী হ'বতো এইবছৰ বিদ্যালয়ৰ অঁ তুমি গম নোপোৱা গম পোৱা নাই অঁ অঁ বহুত ডাঙৰকে আয়োজন কৰিছে স্কুলে আহিব লাগিব দেই তোমালোক সেইটোৱে আমি ভাবিছোঁ এটা প্ৰগ্ৰেমো কৰিম বুলি আমাৰ ক্লাছৰখিনি গোটেইখিনি মিলি ভাল লাগিব সেইটোৱে আমি নাচ এটা কৰি কৰিলে ভাল লাগিব ন তুমি কিন্তু কেইদিনমান আগতে আহিব লাগিব তুমিটো নচাটো ভাল ন আমাক শিকাব লাগিব হয় হয় ঠিকে আছোঁ বাৰু তুমি আছা ন ঠিকে অঁ এতিয়া কি পঢ়ি আছা তুমি ডিগ্ৰী নেকি অঁ মোৰো ডিগ্ৰী শেষ হ'ল ৰ'বা অঁ অঁ অঁ আহিবা কিন্তু দেই তুমি দহ পোন্ধৰ দিন আগতে আহিব লাগিব

আৰু এই যে পিংকী যে পিংকী আমাৰ লগৰ তাই তাইৰ নাম্বাৰটো তোমাৰ তাত আছে নেকি তাই ক'ত থাকেনো এতিয়া অঁ তাইকো তাইকো খবৰটো দিব লাগিব ৰ'বা শুনাচোন আমি এটা নহ'লে হোৱাটছএপত গ্ৰুপ খুলিম দিয়া নাচৰ কাৰণে আমি কথা পাতি ল'ব পাৰিম ধুনীয়াকে আৰু তোমালোকে পৰামৰ্শ দিবা আৰু কি কি নাচ নাচিলে ভাল হ'ব অঁ অঁ তেতিয়াহ'লে ভাল হ'ব অঁ হয় হয় আৰু চাগে অঁ এটা আমি চাগে সেয়া পইচা উঠাব নেকি স্কুলৰ পৰা এগৰাকী ছাত্ৰ ছাত্ৰী ছাত্ৰ বা ছাত্ৰীৰ পৰা চাগে একহেজাৰ মানকে উঠাব আৰু খোৱা লোৱা দিব বাৰু তাতে গোটেইখিনি দিব হয় হয় দুদিনে অঁ অঁ আৰু মানে প্ৰগ্ৰেমটো দুদিনীয়া হ'বতো দিনে ৰাতি আৰু গোটেই থাকিবই লাগিব সেইদিন সেইকেইদিন আমি তাতে স্কুলতে খোৱা লোৱা তাতেই হ'ব চব অঁ অঁ এনেকে মাজে মাজে কথা পাতিলে ভাল লাগে তুমিও সেইকাৰণে কৰিবা মাজে মাজে এতিয়া যিহেতু নাম্বাৰটো পালা ও অঁ ঘৰত আছে দিয়া ঠিকে আছে মাহঁত অঁ আৰু বাকী মই ভাবিছোঁ পঢ়িম বুলি মাষ্টাৰ ডিগ্ৰীটো কৰিম বুলি ভাবিছোঁ আকৌ এ অঁ মাষ্টাৰ্ছ কৰিম বুলি ভাবিছোঁ এনট্ৰেঞ্চবিলাক দিব লাগিব আজিকালিতিতো এনট্ৰেঞ্চ নহ'লে নাপায়েই ক'তো ত' সেইকাৰণে অঁ সেই গোটেইকেইজনী একেলগ হ'লে ভাল লাগিব সেই স্কুলতে ভাল লাগিব দিয়া এইবাৰ আমাৰ বহুত দিনৰ মূৰত যাম শিক্ষক শিক্ষয়িত্ৰীবোৰকো আমি লগেই পোৱা নাই নহয় বহুত দিন হ'ল ময়ো যোৱা নাই জানানে মেট্ৰিকৰ পিছৰ পৰা মই যোৱাই নাই আৰু অঁ সেইটোৱে সেইটোৱে আহিবা কিন্তু দেই যেনেকে নহওক আহিবা আৰু অঁ ঠিক আছে বাৰু অঁ হোৱাটছএপত গ্ৰুপটো খুলিম আৰু অঁ অঁ ঠিক আছে বাই বাই